বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনে আমাৰ সমাজত বহুত প্ৰভাৱ পেলাইছে যেনে ধৰক টিভিটোৰ কথাকে কওঁ আগতে ল'ৰা ছোৱালীবিলাকে টি ভি চাবলৈ নাপাইছিলে কিন্তু এতিয়া মানে টিভিটো এনেকুৱা এটা বস্তু হৈ গ'ল সকলোৰে ঘৰে ঘৰেই টি ভি হ'ল আগত খুব কম সংখ্য়ক মানুহৰ ঘৰতে টিভিটো আছিলে আমি যেতিয়া ৰামায়ণ দিছিলে মহাভাৰত দিছিলে তেতিয়া আমিবিলাকেই মানে ৰামায়ণ মহাভাৰত চাবলৈ আনৰ ঘৰলৈ দৌৰি দৌৰি গৈছিলোঁ আমাৰ ধৰক তেনেকুৱা সুবিধা নাছিল কাৰণে ঘৰতে চাব পৰা লোকৰ ঘৰত গৈ চাইছিলোঁগৈ প্ৰায়বিলাক মানুহেই তেনেকেই চাইছিল ল'ৰা ছোৱালীবিলাকে সকলোৱে তেনেকৈ গৈ গৈ কিন্তু এতিয়া বৰ্তমান এনেকুৱা এটা যুগ আহিল যিটো যুগত মানুহৰ ঘৰে ঘৰে টি ভি হ'ল ভালো লাগিছে বৰ্তমান যুগটোত ধৰক এতিয়া সকলোৱে মানে বিচৰা ধৰণে ঘৰতে সকলোবোৰ বস্তু পাইছে আৰু গাড়ী মটৰৰ ক্ষেত্ৰতো ঠিক ধৰক তেনেকুৱা আগৰ গাড়ী মটৰ বুলি ক'লে বহুত মানে কষ্ট কৰি খোজকাঢ়ি কাঢ়ি বহুত দূৰ বাট আহি মানুহে গাড়ীত উঠিবহিলগীয়া হৈছিলে ডাঙৰ ডাঙৰ বাছবিলাক আছিলে প্ৰথম তাৰ পিছতে আপোনাৰ ফ'ৰ জিৰ' ছেভেনবিলাক ওলাইছিলে কিন্তু এতিয়া ধৰক ইমানেই সৰু সৰু গাড়ী ওলাই গ'ল মানে একে প্ৰত্য়েকৰ ঘৰে ঘৰে গাড়ী হ'ল এতিয়া গাড়ী বুলি কওতে মানে গাড়ী নথকা মানুহৰ ঘৰ খুব কমেইহে আছে তাৰ ওপৰিও বাইকবিলাক হ'ল আগতেটো মানে গাড়ী বাইক এইবিলাক একেবাৰে নাছিলে মানুহৰ ঘৰত চাইকেল এখন থকাটোৱেই বহুত মানে ডাঙৰ কথা আছিলে আমাৰ দেউতাহঁতে চাইকেল লৈ লৈ বহুত দূৰ বাট গৈছিলে কিন্তু এতিয়া বৰ্তমান আমাৰ ল'ৰা ছোৱালীয়ে অক মানে চাইকেলৰ কথা পাহৰিয়ে গ'ল বুলি ক'ব পাৰি তেওঁলোকেতো এতিয়া বাইক নহ'লে নহ'য়েই সকলো ক্ষেত্ৰতে বাইকখন লাগে বা পাৰিলেতো গাড়ীখনেই লাগে গতিকে এতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাক ইমানেই উন্নত হৈ গৈছেগৈ মানে সিহঁতে প্ৰত্য়েকটো বস্তু হাততে পোৱা নিচিনা হৈছে সেইকাৰণে ভালো হৈছে কিছুমান ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত অৱশ্য়ে বেয়া হৈছে বেয়া মানে কি জানে নে নাই বেছি উদণ্ড হ'বলৈ দিব নালাগে সেইটো মাক বাপেকে অকণমান শাসন কৰিব লাগিব ল'ৰা ছোৱালীক যদি মাক বাপেকৰ শাসন থাকে তেতিয়াহ'লে নিশ্চয় মানে ভালেই হ'ব বেয়া নহয় সেইকাৰণে মানে ধৰক সেইটো চকু দিব লাগিব প্ৰত্য়েক গাৰ্জেণ্টেই নিজে নিজেই মানে কিন্তু বৰ্তমান বস্তুটো হৈছে কি যে এই বিজ্ঞানে যিখিনি আৱিষ্কাৰ কৰি কৰি উলিয়াই দিছে এই আৱিষ্কাৰখিনি কিন্তু সঁচাকেই শলাগ ল'বলগীয়া আৰু এতিয়া চবতকৈ ডাঙৰ বস্তু হৈছে এতিয়া বৰ্তমান যুগত ম'বাইলটো চাওকচোন বাৰু ভাবি পেলাই কেনেকুৱা ধৰণৰ এটা বস্তু ম'বাইলটো যিটো ম'বাইলৰ কথা আমি আগতে ভাবিবই পৰা নাছিলোঁ এতিয়া ইমান দূৰ দূৰ দেশত থাকিলে মোবাইলটো টিপিলেই ওচৰতে মাতটো শুনো আনকি ভিডিঅ' কল কৰিলে চাই চাই কথা পাতিব পাৰোঁ কি কৰি আছে কি নাই কৰা সেইয়া সকলোখিনি জানিব পাৰোঁ কিমান উন্নত পৰ্য়ায়লৈ গৈ আছে ভাবিলে বৰ আচৰিত লাগে হয়তো আমাৰ পিছৰ প্ৰজন্মই ইয়াতকেও বেছি চাগৈ আৰু কিবা উন্নত মানে উদ্ভাৱন কৰি দেখোৱাব পাৰিব বা তেওঁলোকেও মানে উপভোগ কৰিবলৈ পাব কিন্তু বহুত ডাঙৰ কথা এইটোৱেই যে এই মোবাইলটো কিন্তু সঁচাকৈ বৰ আচৰিত বস্তু এটা উলিয়াই দিলে আৰু এতিয়া এই মোবাইলটো দিয়া কাৰণে মানে ল'ৰা ছোৱালীয়ে এতিয়া টিভিলৈকো বাৰু তেওঁলোকৰ মন নাইকীয়া হ'ল কাৰণ মোবাইলত টিপিলেই গোটেইখিনি দেখিয়েই থাকে খেল ধেমালি হওক টি ভি চিৰিয়েল হওক মানে খোৱা বোৱা বস্তু বনোৱা পৰা আদি কৰি সকলোখিনিয়ে আৰু মানে নিত্য় প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আদি কৰি সকলোখিনি বস্তুৰ বিষয়ে মোবাইলটোতে পাই গতিকে মোবাইলটো হোৱাৰ পৰা ল'ৰা ছোৱালীবিলাকৰ সকলোৰে সুবিধা হৈছে আনকি মানে অফিচ কাছাৰী সকলোতে ধৰক এই মোবাইলটোৱে মানুহক যথেষ্ট সহায়ো কৰিছে আজি টকা পইচা উলিওৱাৰ ক্ষেত্ৰত বেংকৰ লেনদেনৰ ক্ষেত্ৰত সকলোখিনি ক্ষেত্ৰতে ধৰক মোবাইলটোৰ পৰা এটা পজিটিভ ৰিজাল্ট পোৱা গৈছে অৱশ্য়ে তাৰ নিগেটিভ কিছুমান দিশো আছে কিন্তু সেই নিগেটিভ দিশবোৰ ধৰক এতিয়া ল'ৰা ছোৱালীয়ে বেছি মোবাইল ইউজ কৰিব নালাগে সৰু সৰু ল'ৰা ছোৱালী কাৰণ চকুৰো প্ৰব্লেম হয় মোবাইলটোত বিভিন্ন ধৰণৰ কথা আহে সেই বস্তুবিলাকৰ ক্ষেত্ৰত মানে গাৰ্জেণ্টে অকণমান চকু দিব লাগিব দেই মই ভাবোঁ গাৰ্জেন্টে যদি চকু দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালী মোবাইলটোৱে ক্ষতি কৰিব নোৱাৰে কিন্তু গাৰ্জেণ্টে যদি একেবাৰে এৰি দিবলৈ বিচাৰে ল'ৰা ছোৱালীক একেবাৰে মোবাইলটো এৰি দিবও নাপায় খালী মাত্ৰ সিহঁতক খুব কম সময়ৰ কাৰণে মোবাইলটো দিব লাগে প্ৰয়োজনীয় বস্তুখিনি যাতে সিহঁতে চাই এতিয়া পঢ়া শুনা কথাখিনি ধৰক মোবাইলতে পাই আজিকালি মোবাইলটো টিপি পেলাই এডুকেশ্বন টিপছটো টিপি দিলেই গোটেই কথাবিলাক পঢ়া শুনাৰ ওলাই পৰে এতিয়া আগতেতো সেইবিলাক বস্তু নাছিলে এতিয়া আমি আগতে ল'ৰা ছোৱালীক পঢ়োৱাবলৈ হ'লে অ' চাকিৰ পোহৰত কঠ পাৰি গৰমৰ দিনত একেবাৰে আপোনাৰ বিচনীৰে বিচি বিচি পঢ়াইছিলোঁ কিন্তু এতিয়াতো সেইটো নহয় এতিয়া আপোনাৰ ধৰক মোবাইলটো টিপি পেলাই তাতেই উলিয়াই ল'ব পাৰে এডুকেশ্বন টিপছ য'ত নেকি লগত কোনো এজন টিচাৰ বা বেলেগ কোনো নথকাকৈও সেই মোবাইলৰ পৰাই পঢ়িব কৰিব সিহঁতে পাৰে তেনেকৈ ধৰক মানে সকলোখিনি বৰ্তমান অৱস্থাত বিজ্ঞানে যিবিলাক আৱিষ্কাৰ কৰি কৰি দিছে এফালৰ পৰা চাবলৈ গ'লে বহুত ডাঙৰ উপকাৰ কৰিছে বৰ্তমান এই যুগটোত কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে ইমান বেছি উন্নত পৰ্যায়ৰ মানে বস্তু কিছুমান তেওঁলোকে নিজেই ব্য়ৱহাৰ কৰিবলৈ পাইছে সেইটো মানে বৰ ভাবিবলগীয়া কথা এতিয়া আগতে কাঠমিস্ত্ৰীয়ে ঘৰ বনাবলৈ হ'লে কাঠমিস্ত্ৰী লগালে এটা সৰু উদাহৰণ মই দিব বিচাৰিছোঁ যে কৰতেৰে কাঠ কাটিছিলে ৰান্দা কৰিছিলে ৰান মানে কাঠ ৰান্দা কৰে মানে নিজেই হাতেৰে কিন্তু বৰ্তমানটোতো কৰতেৰে কাঠ কাটিবই নালাগে এতিয়া মেচিন ওলাই গ'ল কাঠ কটা ৰান্দা কৰা মেচিন ওলাল দেখিলে আচৰিত লাগি যায় বিজ্ঞানৰ ইমান আচৰিত আচৰিত মানে আৱিষ্কাৰ গম পাইছেনে সেইবোৰো ধৰক মানুহেই কৰিছে তথাপিতো মানে মানুহৰ ব্ৰেইনবিলাক ইমান বেছি উন্নত হৈ গৈ আছে ভাবিলে বৰ আচৰিত লাগে সঁচাকৈ পৃথিৱীখনত বহুত মানে ডাঙৰ ডাঙৰ কাম হৈ আছে মানুহ চন্দ্ৰলৈকো গৈছে চন্দ্ৰতো আছেগৈ গতিকে বিজ্ঞানক বাদ দি কিন্তু একো কৰিবই নোৱাৰিব বিজ্ঞানে যিখিনি কৰিছে সেইখিনি সকলোৰে কাৰণে মঙ্গলজনক কামেই কৰিছে